স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে ক'বলৈ গ'লে স্বচ্ছ ভাৰত অভিযান খুব ভাল এটা প্ৰশংসনীয় পদক্ষেপ আছিলে আৰু এই স্বচ্ছ ভাৰত অভিযানৰ মই ব্যক্তিগত অংশগ্ৰহণকাৰী নাছিলোঁ বা যোৱা নাছিলোঁ যদিও কিন্তু মই এই স্বচ্ছ ভাৰত অভিযানৰ সম্পৰ্কত মই খুব এটা মানে ভাল মোৰ সমৰ্থন আছিলে আৰু ইয়াৰ পৰিণতিত যদিও মই স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণকাৰী নাছিলোঁ তথাপিও মই মোৰ ঘৰৰ চৌপাশ বা মোৰ ব্যৱসায় প্ৰতিষ্ঠানৰ চৌপাশ মই সদায় পৰিষ্কাৰৰ পৰিচ্ছন্নতা কৰি ৰাখিছিলোঁ আৰু এই পৰিষ্কাৰৰ পৰিচ্ছন্নতাৰ ফলশ্ৰুতিত ঠাইখিনিও দেখিবলৈ শুৱনি হয় আৰু আমাৰ মানুহৰ ব্যক্তিগত জীৱনত চলিবলৈয়ো খুব সুন্দৰ পৰিৱেশটো সুন্দৰ হয় বেমাৰ আজাৰৰ পৰাও মানুহে বাচি থাকিব পাৰে বিভিন্ন ধৰণৰ জাবৰ জোথৰ য'তে ত'তে নেপেলায় আমি যি ডাষ্টবিন ব্যৱহাৰ কৰোঁ সেইটো এটা স্বচ্ছ ভাৰত অভিযানৰে অংগ বুলি মই ভাবোঁ